অ' হেল্ল' কওকচোন হয় হয় হয় আছে আছে অ' আপোনাক এতিয়া কি গাখীৰ লাগে দৈ লাগে নে এৱা গাখীৰ লাগে নে হয় হয় আপোনাক অ' এৱা গাখীৰ আৰু সেই দৰি অ' অ' আপুনি পঠিয়াই দিব এতিয়া কোনে নিবহি অ' আপুনি পঠিয়াই দিব বাৰু হয় নেকি অ' পঠিয়াই দিব তেনেহ'লে মানুহ পঠিয়াই দিব মই মোৰ মোৰ এইফালে চাৰিআলি ফালে আহিব লাগে চাৰিআলি হয় নেকি

হয় হয় গাখীৰ হয় হয় গাখীৰ বাৰু ভালে পাব বাৰু ছয় লিটাৰ মান

অ' অ' আৰু দৈ অ' অ' পাৰিম পাৰিম আপুনি পঠিয়াই দিব মানুহ আছে ল'ৰা আছে দোকানত ল'ৰাই দিব গাখী দামটো আশী টকাকৈ ল'ম আশী টকাকৈ ল'ম হয় দৈটো অলপ বেছি দৈটো এশ বিশ টকাকৈ দিলেও হ'ব অ' পঠিয়াই দিব হয় হয় হয় অ' হয় হয় দি দিব মই মই ল'ৰা ৰাখিম ৰাখিছোঁ ল'ৰা দিব মই এফালে ওলাই আহিবলগীয়া হ'ল যে অ' অ' মোৰ নামটো অ' মোৰ নামটো কৈ দিছোঁ বাৰু তৰামাই আপুনি অ' অ' আপুনি পঠিয়াই দিব ঠিক আছে বাৰু অ' যেতিয়াই তেতিয়াই আহিলেই পাব অ' দো খোলা থাক খোলা থাকে বাৰু অ' অ' ঠি ঠিক আছে ঠিক আছে